শিক্ষা জীৱনৰ কোনো উল্লেখযোগ্য বন্ধু বান্ধৱী ক'লে যেতিয়া মই প্ৰথম স্কুলত নামকৰণ কৰোঁ তেতিয়াতো বহুতো বন্ধু মানে আৰম্ভণি হৈছিল যেনেকৈ বন্ধুত্বটো কেনেকৈ হয় এই স্থিতিটো আৰম্ভ হৈছিল তো সেই বন্ধু বান্ধৱীসকলৰ লগত বহুতো এনেকৈ পৰিচয় আছিল তাৰে ভিতৰত উল্লেখ কৰিব বিচাৰিছোঁ মোৰ ভাল বন্ধু সমীৰণ সাউদ তেখেতৰ লগত মই শিক্ষা জীৱন আৰম্ভ কৰি এই একেলগে আমি

আমি এতিয়াও একেলগে আছোঁ লগ হৈ বহুতো সহায় পাওঁ তেখেতকো আমি বহুতো সহায় কৰোঁ বা পৰা দিশত সহায় সহযোগিতা আগবঢ়াই কোনটো কৰিলে কেনেকুৱা হয় বা

তো

তো যথেষ্ট বিশেষ তেনেকুৱা জীৱনত বন্ধু বুলি ক'লে আৰু এজন আছে বন্ধু

ক'ব গ'লে আমি জীৱনটো ভালে দূৰ আগবাঢ়ি গৈছোঁ একেলগে বন্ধুৰ লগত মিলা প্ৰীতি হয় আৰু আৰু এনেকুৱা বন্ধু আছে বিপদত বহুতো সহায় কৰে যেনেকুৱা মোৰ কিছুমান বন্ধু চৰকাৰী চাকৰি হৈছে আৰু তেখেতসকলেও বহুত সহায় কৰে ত' এনেকৈ আৰু জীৱনটো আগবাঢ়ি গৈ আছোঁ মোৰ বন্ধু এজন

তেখেতে তাত পিয়নৰ কাম কৰি আছে এনেকুৱাই আৰু আগবাঢ়ি আগবাঢ়ি গৈ আছোঁ আমি মই বিশেষ মোৰ জীৱনত আৰম্ভণি হৈছিল পাঠদান শেষ হোৱাৰ পিছত মই এখন কৰোঁ প্ৰাইভেটত স্কুলত কৰ্মক্ষেত্ৰ হৈ আছোঁ আৰু মোৰ লগৰ বন্ধু যিজন ভাল উল্লেখযোগ্য বন্ধু তেখেতেলোকও তেওঁলোকৰ কৰ্মৰতত ব্যস্ত হৈ আছে এতিয়া মানে এতিয়া আমাৰ বয়সো বাঢ়ি গৈছে এতিয়া বেছি পঢ়াৰো আৰু কিবা ধৈৰ্য নাই আমি সকলোৱে ব্যস্ত হৈ গৈছোঁ নিজৰ জীৱনত পাতনি মেলিছোঁ আৰু বান্ধৱী ক'বলৈ গ'লে মোৰ তেনেকুৱা বান্ধৱী নাই যদিও দুজন এ দুজন আছে এজনে চৰকাৰী চাকৰি পাল এইবাৰ

আৰু এজন আজি পুলিচত পাইছে তেখেতৰ চৰকাৰী চাকৰিটো আৰম্ভণি হৈছে যোৱাবাৰ পাল বিশেষ ক'বলৈ গ'লে মানে শিক্ষা জীৱনৰ উল্লেখযোগ্য বন্ধু বান্ধৱীসকলৰ বিষয়ে যথেষ্ট সহাৰি পাইছোঁ বন্ধু বান্ধৱীৰ পৰা ভাল মনোভাৱৰ বন্ধু ভাল চিন্তা চৰ্চা কৰা লগ একেলগে থকা মানে কেতিয়াও পাহৰা নাই লগ সদায় থাকে লগত ক'বলৈ গ'লে সেইখিনিয়ে মই কৈ ঠিক আ